বাইকিং গেয়াৰ বা সঁজুলিৰ কিছুমান আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু যেনেকৈ টুল্ছ বা স্ক্ৰু ড্ৰাইভাৰ এনেকুৱা ধৰণৰ বস্তু ট্ৰেইলত নিজৰ লগত থকাটো প্ৰয়োজনীয় আমি ৰাস্তাত কেতিয়াবা যান্ত্ৰিক সমস্যাবোৰ সমস্যাত পৰিলে নিজে জনাৰ ভিতৰত সমস্যা মানে পৰিলে নিজে নিজে জনাৰ ভিতৰত পৰিলে নিজে ছল্ভ কৰাৰ চেষ্টা কৰোঁ আৰু যদি তেনেকুৱা নহয় কিবা ডাঙৰ প্ৰব্লেম কৰিলে ওচৰে পাঁজৰে মেকানিকৰ ওচৰত লৈ যাওঁ বা নিজৰ চিনাকী কাৰোবাক ফোন কৰি আনো তেনেকে সমস্যাবোৰ সমাধান কৰিছোঁ আৰু মই বাইক ভ্ৰমণত বিকল হোৱাৰ সন্মুখীন হৈছোঁ